হেল্ল' অঁ এইটো ফ্লিপকাৰ্ট হয়নে মই আচলতে এটা বেটাৰ ইয়াৰবাৰ্ড ক্ৰয় কৰিব খুজিছিলোঁ আপুনি ইয়াৰ বিষয়ে মোক অলপ জনাবনে আৰু ইয়াৰ দামটো কিমান সেইটো আপুনি কৈ দিব নেকি